যোগাসন মই সৰুৰ পৰা কৰি আছোঁ মানে আগতে মোৰ ককাই তেওঁ ৰাতিপুৱা খুব সোনকালে উঠে দেই তাৰপাছত মোকো তুলি দিয়ে আগতে খুব বেয়া পাইছিলোঁ সোনকালে উঠি উঠাই দিছে ইমান তুলি দিছে শুব লাগে শুই এনেও ভাল পাওঁ সৰুতে সবেই আমি তাৰপৰা তেওঁ আস্থা চেনেলটো লগাই দিয়ে ৰাতিপুৱা শুই উঠি আস্থা চেনেল লগাব তাৰপাছত মোক মাতিব আহ বহোঁ লগতে হেৰি তাত ৰামদেৱ ৰামদেৱৰ প্ৰগ্ৰেমটো দিয়ে ৰাতিপুৱাই চাৰে চাৰিটা পাঁচটামান ত' তাৰ তে এইবিলাক চাই চাই তেওঁ য়ৌগা কৰি থাকে মোকো শিকায় ত' তেনেকেই মানে যোগাসন কৰা মোৰ আৰম্ভ হ'ল আৰু লাহে লাহে কৰি কৰি ভাল লগাও হ'ল তাৰপাছত তাৰপিছত মই ককাক উঠোৱা হ'লোঁ ব'লক য়োগা যোগাসন কৰোঁগৈ তেনেকুৱা নিচিনা প্ৰথমতে তেওঁ উঠাইছিলে তাৰপাছত কৰি কৰি মোৰ ইমানেই ভাল লগা হ'ল মই উঠালোঁগৈ তেওঁক তাৰপিছত তেনেকৈ কৰি কৰি লাহে লাহে অভ্যস্ত হ'লোঁ আৰু তেনেকৈ মানে যোগাসন কৰা এটা হবিৰ নিচিনা হৈ গ'ল মোৰ ত' অনুপ্ৰেৰণা বুলি যদি ক'বলৈ যাওঁ যোগাসন কৰাৰ অনুপ্ৰেৰণা ককা আৰু ৰামদেৱৰ পৰাই মই পাইছোঁ আৰু যোগাসনটো মানে বহুত এটা শক্তিশালী বস্তু দেই মানে ৰাতিপুৱা শুই উঠি য়ৌগা কৰি দিলে আপুনি একদম গোটেই দিনটোলৈ মানে এটা সতেজ সতেজ সতেজ ভাৱ আহিব মানে কামবিলাক কৰোঁতেও বা কামবিলাক কৰিব লওঁতে মানে প্ৰতিটো খোজতে আপোনাৰ মানে এটা এটা শক্তি এনাৰ্জি মানে অনুভৱ হৈ থাকিব য়োগা য়োগা কৰাৰ কাৰণে আৰু বোলে দিনটো বোলে খুব বেয়া গৈছে আজি বোলে ভাল লগা নাই ত' আহি পিনি আপুনি শৱাখন কৰি দিলে অকণমান মেডিটেশ্যন কৰি দিলে এইটো য়োগাৰে পাৰ্ট হয় সেইটো কৰি দিলে আপুনি মানে বহুত বহুত টেনশ্যন মানসিক চাপ বহুত কমি যাব এতিয়া

আমি যদি য়োগা কৰোঁ য়োগা কৰাৰ ফলত কি কি কি কি হয় কি কি হয় জানেনে য়োগা কৰাৰ ফলত আমাৰ যোনবিলাক নাভিবোৰ এই নাভিবোৰৰ মানে তেজ চলাচলটো বহুত বহুত মানে বহুত ভাল হৈছে তে এতিয়া এতিয়া যে বহুত যে হাই প্ৰেছাৰ ল' প্ৰেছাৰ এইবিলাক হৈ যে মানুহৰ যদি য়োগা যদি আমি কৰি থাকোঁ তেনেহ'লে সেইবিলাকৰ পৰা বহুত হাত সাৰিব পাৰি কিন্তু আৰু য়োগা কৰা মানুহ আপুনি বেমাৰ খুব কমেহে হোৱা দেখিব যোনে য়োগা কৰে বেমাৰ খুব কম হ'ব হ'ব দুই এটা কিছুমান কিন্তু মানে বাকীবোৰৰ তুলনাত বহুত কম হ'ব দৰ দৰৱৰ খৰচ কিন্তু বহুত বাচিব দেই য়োগাটো যদি আমি কৰিবলৈ লওঁ তাৰপিছত এতিয়া মই আৰু আৰু এটা ভাল লাগে কি মই ল'লোঁ ৰামদেৱৰ পৰা অনুপ্ৰেৰণা এতিয়া বহুত বহুতে মোৰ পৰা অনুপ্ৰেৰণা লৈ এতিয়া যোগাসন কৰিবলৈ আৰম্ভ কৰিছে ত' সেইবিলাক চাই ভালো লাগে যে কিবা এটা ভাল হেৰিয়ত কিবা এটা ভাল দিশত মানে মোৰ পৰা অনুপ্ৰেৰণা লৈছে বুলি ত' তেনেকৈ মানে এইবিলাক চলি আছে আৰু ত' মানে কেতিয়াবা ভাল লাগে যে বহুত ভাল কাম কৰিলোঁ দেই যোগাসনটো যে এটা হবি হিচাপে ল'লোঁ তেনেকুৱা নিচিনাও ভাৱ আহে মনত ত' ভাল লাগে মানে